আমি সকলোৱে ওচৰৰ চহৰ বা গাঁওবোৰলৈ প্ৰায় সঘনাই গৈ থকা হয় তালৈ চহৰলৈ আমি বজাৰ কৰিবলৈ যাওঁ কাৰণ তাত বস্তুবোৰ বহুত ধুনীয়া ধুনীয়া আৰু কম দামতে পোৱা হয় আৰু অতি সোনকালে পোৱা যায় সেইটো কাৰণেও আমি বজাৰ কৰিবলৈ তাতে যাওঁ যদি আমাক কিবা বস্তুৰ অতিকৈ প্ৰয়োজন হয় তেতিয়া আমি চহৰলৈকে যাওঁ কাৰণ গাঁওবোৰত ইমান জল্দি পোৱা নাযায় একো বস্তু আৰু গাঁওবোৰলৈ আমি যেতিয়া আমাৰ সম্পৰ্কীয় কোনোবাৰ বিয়া হয় বিয়াত যাওঁ তেতিয়া আমি তাতে বহুত ফুৰ্তি ফাৰ্তা কৰোঁ বিয়াবোৰ কেনেকৈ হয় নীতি নিয়মবোৰ আমি সকলোবোৰ ভালদৰে চাওঁ আৰু তাতে আমাৰ বহুত বন্ধু বান্ধৱীও চিনাকি হয় আমি তেওঁলোকৰ ঘৰলৈও যাওঁ থাকোঁ বহুত দিনলৈ থাকোঁ আমি বহুত ভাল লাগে আৰু চহৰলৈ আমাৰ কাৰোবাৰ যদি কিবা বেমাৰ হয় চিকিৎসাৰ বাবে যাওঁ কাৰণ তাত বহুত ভাল চিকিৎসা পোৱা যায় বিশেষকৈ গাঁওবোৰত সিমান ভাল এটা আজিকালি হৈছে বাৰু কিন্তু ইমান এটা ভাল চিকিৎসা পোৱা নাযায় কিন্তু চহৰত অতি সোনকালে ভাল চিকিৎসা এটা পোৱা যায় আৰু আমাৰ আলহী আমাৰ সম্পৰ্কীয় কোনোবা গাঁৱত থাকিলে আমি তেওঁলোকৰ ঘৰলৈ যাওঁ বহুতদিন থাকোঁ গাঁৱৰ পৰিৱেশবোৰ বহুত ধুনীয়া বহুত ভাল হয় আমি সেইবোৰৰ অনুভৱ কৰিব পাৰোঁ যিটো আমি প্ৰায় চহৰত থাকি অনুভৱ কৰিব নোৱাৰোঁ সেইটো অনুভৱৰ বাবে সেইটো বুজিব শিকিবৰ কাৰণে চাবৰ কাৰণে আমি চহৰ গাঁৱলৈ যাওঁ তাত আমাৰ বহুত সম্পৰ্কীয় ককা আইতা খুৰা খুৰী সকলোবোৰ থাকে বহুত ভাল লাগে তেওঁলোকৰ লগত কথা পাতোঁ নজনা বস্তু শিকিব পাৰোঁ গাঁৱৰ যেনে খেতি কৰা হাল বোৱা আদি আৰু বহুত শিকিব পাৰোঁ বহুত ভাল লাগে তাতে যায় আৰু